কি ৰুম আৰু কেতিয়া ৰুম সেইটো নিৰ্ভৰ কৰিব আমাৰ সময় আৰু বতৰৰ ওপৰত যিহেতু যিকোনো শাক পাচলি হওক বা ধান সৰিয়হ যিকোনো খেতিৰ বাবে আমাক বিশেষকৈ প্ৰয়োজন হয় বতৰ যিহেতু বৰষুণ দিলে আমাৰ ফচলবিলাক ভাল হয় আৰু সেয়েহে আমি বতৰৰ অপেক্ষা কৰিয়েই আমি যিকোনো খেতি কৰোঁ আমি বিশেষকৈ আমাৰ অসমৰ বাবে আমাৰ অসমীয়াৰ বাবে প্ৰধান খাদ্য হৈছে ভাত আৰু ভাত আমি ধান ধান খেতি কৰিলে আমি ভাত পাওঁ ধান খেতি বিশেষকৈ ধান খেতি কৰা হয় প্ৰথমে ধানৰ কঠীয়া বচা হয় কঠীয়া বাচি ব'হাগৰ শেষত সেই ধানৰ কঠীয়াখিনি সিঁচা হয় কঠীয়া তলীত আৰু সেই কঠীয়া ডাঙৰ হোৱাৰ পাছত প্ৰায় দুমাহ দুমাহৰ পাছত শাওনৰ শাওণ মাহৰ পৰা আমি সেই কঠীয়াবোৰ বোকা মাটি বোকা দি পিনে সেই কঠীয়াবোৰ আমি ৰুওঁ আৰু প্ৰায় আঘোণ আঘোণ মাহত আমি ধান কাটো কাতি মাহৰ পৰা আমাৰ ধান দোৱা আৰম্ভ হয় কাতি মাহৰ পৰা আৰম্ভ হৈ প্ৰায় আঘোণৰ শেষলৈকে ধান দোৱা হয় ধান খেতি আঘোণৰ শেষলৈকে ধান খেতি কৰিয়েই শেষ কৰা হয় তাৰ পাছতে ধান খেতি শেষ হোৱাৰ পাছত প্ৰায় মানুহে সৰিয়হৰ খেতি কৰে আৰু যিসকলে বিশেষ খেতিয়কসকলে আৰু কিছুমান বেপাৰৰ বাবে বেঙেনা খেতি কবি ফুলকবি বন্ধাকবি বা ওলকবি বিলাহী তেনেধৰণৰ খেতি কৰে কিছুমানে ফেচবিন খেতি কৰে কিছুমানে আলু খেতি কৰে আলু খেতিৰ যিহেতুকে আলু হ'বৰ বাবে মাটি উঠোৱাৰ প্ৰয়োজন সেয়েহে কি সকলোৱে দুটা তৰপত মাটি দিয়ে অলপ ওখ হোৱাৰ পাছতে এবাৰ দিয়া হয় আৰু অলপ জোপোহা হোৱাৰ পাছত দুই নম্বৰ বাৰ মাটি তোলোৱা হয় যাৰ বাবে আলু আলুৰ প্ৰজনন বৃদ্ধি হয় আৰু আলুৰ বিশেষকৈ কৃষকসকলে আলু খেতিটো কৰি তাৰ পৰা উপকৃত হ'ব পাৰে যদিহে যদিহে আলু যদিহে খেতিৰ প্ৰতি তেওঁলোকে গুৰুত্ব দি সেই কামটো কৰে আৰু তাৰ পাছতেই সৰিয়হ সৰিয়হটোৰ সৰিয়হ খেতিও সকলো মানুহে সৰিয়হ খেতি কৰে যাৰ আৰু তুলি সৰিয়হ তুলি মাৰি জাৰি তাৰপাছত সকলো খেতিয়কে বা সকলো গৃহস্থই নিজৰ ঘৰত খাবৰ বাবে তেল পেৰাই আনে যিটো ঘৰতে তৈয়াৰী হয় আৰু সকলোৰে বাবে মঙ্গলো হয় তাৰ পাছত খেতি কৰা হয় ৰঙালাও ৰঙালাও যিহেতুকে সকলো মানুহৰে প্ৰিয় হয় বা সকলো মানুহৰে খাবৰ উপযোগী হয় সেইবাবে ৰঙালাওটো প্ৰায় মানুহেই কৰা দেখা যায় যিমানে পাৰে আলুৰ মাজত দিয়া হয় কাৰণ আলুক আলু খন্দাৰ পাছতহে ৰঙালাও বিলাক ডাঙৰ হোৱা দেখা যায় সেয়ে বহুত মানুহে তেনেদৰে ৰঙালাও খেতিটো কৰে আলু আলু খন্দাৰ পাছতেই ৰঙালাওখিনিৰ গোবৰ মাটি যিমান যি সাৰ পাৰে দিয়ে আৰু তাৰ পৰা ৰঙালাও খেতিটোও বৃদ্ধি হোৱা দেখা যায় ৰঙালাও খেতি যিমান বৃদ্ধি হয় কিছুমান কেঁচাকৈ আনি বিক্ৰী কৰা হয় বা খোৱা হয় আৰু যিমান পাৰে পকাকৈ ৰাখিবলৈ যত্ন কৰে কাৰণ পকা পকাই থোৱাৰ পাছত সেই ৰঙলাওখিনি বেয়া হোৱাৰ কোনো ভয় নাথাকে

আৰু খেতি খেতি ফেচবিন খেতি কৰা হয় ফেচবিন খেতিৰ পৰা বহুত কৃষক উপকৃত হোৱা দেখা গৈছে আৰু ফেচবিন খেতিও বৰ্তমান আঘোণ মাহৰ পৰা দিয়া দেখা যায় ফেচবিনৰ গুটি দিয়া দেখা যায় আঘোণ মাহৰ পৰাই আৰু জাতিলাও জাতিলাও তেনেধৰণে দিয়া দেখা যায় জাতিলাওৰ জাতিলাও আঘোণ মাহতেই খাব পৰা হোৱা দেখা যায় আজিকালি যিহেতুকে বিজ্ঞানৰ দিন বিজ্ঞান প্ৰযুক্তিৰ দিন সেয়েহে যিকোনো সময়তে জাতিলাওটোও দেখা পোৱা যায় যিকোনো মানুহৰ ঘৰতে বা খাবলে হ'লেও বজাৰত ওলোৱা দেখা যায়